আমাৰ অঞ্চললৈ বাহি অহা মানে পৰ্যটক ভ্ৰমণৰ বাবে যাতায়াতৰ সুবিধা বহুত কম তেনেকৈ যাতায়তটো সুবিধাটো নায়ে থকা ঠাইতো বহুত কমেই ষ্টেচন এটা নাই ভাল আপোনাৰ থকা হোটেল এখন নাই ৰাস্তাত পাব্লিক টয়লেট আদি পৰ্যন্ত একোৱেই নাই এই তেনেকৈয়ে আৰু যদি থাকিলে হয় যদি আৰু এনেকৈ পৰ্যটক আকৰ্ষিত কৰিবলৈতো আমাৰ আমি এতিয়া প্ৰথমে প্ৰথমে ধৰি লওক থ হোটেল বনাওঁ থাকিবলৈতো কিবা এটাতো ব্যৱস্থা কৰিব মানুহ পৰ্যটক আহিলে থাকিবলৈ সুবিধা লাগিব সেই সুবিধাৰ কাৰণে ভাল যদি হোটেল এখন নাথাকে আপোনালোকে পৰ্যটক আহি থাকিব ক'ত সেইকাৰণে যদি ভাল পৰ্যটক আহিবলৈ হয় ভাল প্ৰথমে হোটেল এখন লাগিব হোটেলখন থ্ৰী ষ্টাৰ ফাইভ ষ্টাৰ হোটেল যি হয় তেনেকুৱা ভাল হোটেল এখন লাগিব হোটেলখন নহ'লেতো পৰ্যটকে থাকিব নোৱাৰিব তেনেকৈয়ে আৰু পৰিবহণ বুলি কয় যাতায়ত ৰাস্তা পদূলি ইয়াতো বহুত ৰাস্তা ঘাট বহুত বেয়া ৰাস্তা গোটেই খলা বমা গাঁৱত আদি তেনেকুৱা আৰু য'ৰ ৰাস্তা পদূলি ভাল কৰিব লাগিব ৰাস্তা পদূলি ভাল নহ'লে যাতায়তৰ সুবিধাটো ভাল নহ'ব ন ৰাস্তা পদূলি যদি গাঁৱত পানী জমা হয় পানী বাৰিষা কালত আপোনাৰ ব বে এজাক বৰষুণ দিলে যদি বানপানী হয় তেনেকুৱা হ'লেতো কেনেকৈ হ'ব বানপানী হ'লেতো যাতায়তৰ সুবিধাটো কেনেকৈ ভাল হ'ব ৰাস্তা পদূলি কেনেকৈ ভাল হ'ব বানপানীৰ সুবিধাটো বানপানী সমস্যাটো সমাধান কৰিব পাৰিব লাগিব তাৰপিছত আকৌ ৰাস্তা পদূলি ৰা ৰাস্তা পদূলি আদি ভাল কৰিব লাগিব আৰু প পকীকৰণ পকী পকীকৰণ পকা হয় ৰাস্তা পদূলি কিন্তু পকা হ'লেও এই ইয়াত এটা গাঁত তাঁত এটা গাঁত তেনেকুৱা ৰাস্তা পদূলি তেনেকুৱা অৱস্থা হৈ আছে এতিয়া এই ৰাস্তা পদূলি গাঁত আদি গাঁতবোৰ পু পুতিব লাগিব ৰাস্তা পদূলি সমান সমানকৈ পকা হ'ব লাগিব আৰু কি বুলি কয় থকা ঠাই মানে হোটেল চোটেল আদি আৰু পা পাব্লিকৰ কাৰণে পাব্লিক টয়লেট আদি ই বনাব লাগিব যদি আপুনি ক'ৰবাত গৈ আছে পতককৈ টয়লেট লাগিলে আপুনি টয়লেট যদি বিচাৰি ফুৰে ৰাস্তাত যদি টয়লেট এটা নাপায় আপোনাৰ কেনেকুৱা লাগিব বেয়াতো লাগিবই তেনেকুৱা হ'লেতো মানুহে এখন ঠাই ভাল বুলিকৈ কেতিয়াও নক'ব ন বেয়াই হ'ব সেয়ে সেইকাৰণে পাত হওক টয়লেট পাব্লিকৰ কাৰণে টয়লেট এটা পাব্লিক টয়লেটৰ সুবিধা প্ৰদান কৰিব লাগিব তাৰপিছত অহা যোৱা কৰিবলৈ ভালক যাতায়তৰ মানে বাছ আদি চলিব লাগিব ৰাস্তা পদূলি ভাল হ'ব লাগিব তেতিয়াহে বাছ আদি চলিব আৰু ষ্টেশ্যন এটাৰ প্ৰয়োজন হৈ আছে ষ্টেশ্যন এটা লাগে ট্ৰেইনৰ কাৰণে ষ্টেশ্যন লাগিব যদি দূৰৰ পৰা বাহিৰৰ পৰা পৰ্যটক আহিব বিচাৰে তেতিয়াহ'লে এয়াৰপ'ৰ্টৰ এয়াৰপ'ৰ্ট এটাটো লাগিব এয়াৰপ'ৰ্ট নাই যদি আমাৰ ঠাইখন যদি বাহিৰলৈকে যদি বিখ্যাত কৰিব বিচাৰে মানে বাহিৰৰ মানুহো আহি চাওক বুলি যদি ভাবিবলগীয়া হয় তেন্তে এয়াৰপৰ্ট' এটাতো লাগিবই এয়াৰপ'ৰ্ট নহ'লেতো এৰোপ্লেন আদি আহিব নোৱাৰিব ন তেনেকুৱাই কথা এতিয়া আমাৰ ইয়াততো চাবলগীয়া বুলি ক'বলে আছে কিন্তু সুবিধাটোতো পৰ্যটক আকৰ্ষণ কৰিব পৰা নাই পৰ্যটকক যে তেনেকৈ ভালকৈ বনাব লাগিব সকলো সুবিধা প্ৰদান কৰিব লাগিব তেতিয়াহে পৰ্যটক আহিব পৰ্যটক নাহিলেতো নহ'ব পৰ্যটক নাহিলে এতিয়া কেনেকৈ বিখ্যাত হ'ব জেগাবোৰ সেয়ে তেনেকুৱাই কথা থকা ঠাই মানে থকা ঠাই হোটেল এখন দুখন আছে হোটেলত থকা আপোনাৰ হোটেলবোৰ ইমান ভাল নহয় হোটেলৰ ৰুম চুমবোৰ লেতেৰা ৰুম লেতেৰা হয় লে লেট্ৰিন বাথৰুম আদি লেতেৰা হয় সেইবোৰ চাফা কৰিব লাগিব হোটেলখন উন্নত কৰি ডাঙৰকৈ বনাব লাগিব থ্ৰী ষ্টাৰ বা ফাইভ ষ্টাৰ হওক পকা হ'লেইতো নহ'ব অকল চাফা পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগিব তেতিয়াহে আহিব তেতিয়াহে থাকিব পৰ্যটক লেতেৰা হ'লেতো আপুনি থাকিব নোৱাৰিব ন এখন হোটেলত তাৰপিছত আকৌ পৰিবহণ মানে যাতায়তৰ সুবিধাটো বাছ খুব বেছি নচলেই এখন বা দুখন চলে তেনেকৈ সেয়াই আৰু বাছৰ প পৰিমাণটো অলপ বাছ ট্ৰেইন আদি হ'ব এনেকুৱা পৰিমাণটো বাঢ়িব লাগিব ষ্টেশ্যন এই ট্ৰেইন মানে ট্ৰেইনৰ ষ্টেশ্যনতো নায়েই বহুত দূৰতে নামিব লাগে তাৰ পৰা আকৌ বেলেগকৈ আহিব লাগে ইমান কষ্ট হ'লেতো মানুহে পৰ্য পৰ্যটক নাহিব ন সেই ওচৰৰ যদি ইয়াতে যদি ষ্টেশ্যন এটা বনাই দিয়া হয় তেতিয়াতো তেতিয়াহে সুবিধা হ'ব আহিবলে পৰ্যটক তেতিয়াহে পৰ্যটকে আহি এনেকেৈ চাবহি তেন ঠিক তেনেকুৱাই কথা আৰু যদি যাতায়াতৰ সুবিধাই নাথাকে পৰ্যটক আহিব কেনেকৈ দে ঠাইখন আমাৰ চাবহি কেনেকৈ সেয়ে পৰ্যটক আও আক্ পৰ্যটক আকৰ্ষণ কৰিবলৈতো আক মানে এতিয়া আকৰ্ষণ কৰিবলৈ বুলি যদি কোৱা হয় ভাল ভাল জেগা আপুনি ৰিজৰ্ট হোটেল আদি তেনেকুৱা বনাব লাগিব বনাই মেলি তাৰপিছত আৰু ক'ৰবাত দেখাবলৈ ভিডিঅ' কৰি এনেকৈ দেখাব লাগিব যে জেগাডোখৰি ভাল আৰু যাতায়তৰ সুবিধা একদম পূৰা ভাল কৰিব লাগিব তেতিয়াহে পৰ্যটক আহিব পাৰিব ঠিক তেনেকুৱাই কথা আৰু এতিয়া পৰ্যটক পৰ্যটকেইতো সকলো পৰ্যটকক আকৰ্ষণ কৰিবলৈ তেনেকুৱাই কৰিব লাগিব ন যে হোটেল আদি বনাব লাগিব ৰাস্তা পদূলি ভাল কৰিব লাগিব কিবাকিবি আৰু কৰিব লাগিব আৰু হ'ব